অঁ অংকু দা অঁ এই পিকনিক এটা যাব লাগিছিলে নহয় পাৰি তাকে ঘাটলৈ যাব পৰা হ'লে ভাল আছিলে বিশ্বনাথ ঘাট বিশ্বনাথ ঘাট মানুহ সাত আঠটামান হ'ব বাৰু খানাটো আপোনাৰ লোকেল মুৰ্গী কৰি দিম আৰু গাহৰি অলপ লৈ লওঁ আৰু দালি থাকিব

অঁ ঠিক আছে পইচাটো আপোনাৰ পইচা এটাৰ চাৰিশমানকৈ উঠাওঁ চাউণ্ড চিষ্টেম এটাও লৈ যাব লাগিব চাউণ্ডটো চাউণ্ডটো এই গাঁৱৰে ইয়াৰ মৃদু দাৰ চাউণ্ডটো লৈ যাব পাৰি ন অঁ চাউণ্ডটো আপুনি মিলাবচোন কিমান কি কয় অঁ অঁ তাকেইটো এতিয়া অঁ তাকেই চাব্বিছ তাৰিখটো একদম চাব্বিছ তাৰিখটো ফিক্স কৰি দিও আৰু উম উম ঠিক আছে ঠিক আছে